হেল্ল' হেল্ল' এইখন বিশাল মাৰ্কেট হয়নে আপোনালোকৰপৰা মই কাৰ্ডত অৰ্ডাৰ কৰিছিলোঁ কিছুমান এই মাহেকীয়া ৰেচনৰ বাবে পাঁচ কে জি এই পাঁচ কে জি মিঠাতেল পাঁচ কে জি ডাল আৰু চাউল পঁচিছ কে জি মুগডাল দুই কে জি ৰিফাইণ্ড এই তিন লিটাৰ মান্থলি বজাৰ কৰা হৈছিলে কাৰ্ডত প্ৰতি মাহতে আপোনালোকৰ তাৰপৰাই উঠোৱা হয় কিন্তু এইটো মাহত মানুহজন বাহিৰত আছিলে অহা কাৰণে বাহিৰত বজাৰ বেলেগ এখনৰপৰা বজাৰ কৰি উঠাই আনিলে ৰেচনখিনি অৰ্ডাৰ কৰিছিলোঁ আপোনালোকৰ অৰ্ডাৰ কৰাটো মোৰ কাৰ্ডখনৰপৰা আপুনি কেঞ্চেল কৰি দিবনে আপোনালোকে